অঁ জোনালী কি কৰি আছা

দোকান খুলিছেনে অঁ অঁ আছিলে মোক বস্তু কেইটামান লাগিছিলে দালি কেজি কেনেকৈ অঁ চাউলো লাগিছিলে অঁ কিমান সময়ত ফ্ৰী হ'বা তুমি অঁ এতিয়া মই দছটামান বজাতে যাব লাগিব ছাগে

লাগে চাহপাতৰ কেজি অঁ ঠিক আছে মই তেতিয়া দছটা বজাত ফ্ৰী হোৱা যদি দহটা বজাত যাম অঁ অঁ ঠিক আছে